হেল্ল' হয় মই লখিমপুৰৰ পৰা ক'লোঁ মই সাংবাদিক এজনলৈ লগাইছিলোঁ ফোনটো অঁ মানে লখিমপুৰৰ এন এছ পি চিটো ব্যৱস্থাটো খুব ভাল হৈ থকা নাই বৰ্তমান পানীৰে মানে পৰি গোটেই ভাগি চিগি গৈছে আৰু যদি সেইটো ভাগি যায় তেতিয়া আমাৰ মানে গোটেই লখিমপুৰৰ পৰা ধেমাজীলৈ পানীগাঁও এইফালে লখিমপুৰ পানীগাঁও মাজুলী এই সকলোবোৰ পানীৰে মানে আমাৰ বানপানী সৃষ্টি হৈ জনসাধাৰণৰ বহুত অসুবিধা হ'ব আৰু আমি সকলোৱে চৰকাৰক এই কথাটো জনাইছিলো কিন্তু তেওঁলোকৰ পৰা কোনো গুৰুত্ব অহা নাই সেয়ে আপোনাক জনালো যদি আমি এই বিষয়টো নিউজত দিবলৈ বিচাৰোঁ আপুনি কেতিয়া কেনেদৰে আহিব পাৰিব বাৰু অঁ নাই নাই আমি জনাইছিলো কিন্তু কোনো গুৰুত্ব সহকাৰে কথাটো নল'লে সেইবাবে আপোনাক পুনৰ ক'ল কৰিছোঁ ৰাতিপুৱা কিমান সময়ত আহিব পাৰিব বাৰু অঁ ঠিক আছে আমি তেতিয়া লখিমপুৰৰ পানীগাঁৱতে সকলোবোৰ জনসাধাৰণ লগ হৈ থাকিম আপুনি নিউজটো কৰিব তেতিয়া অ' তেতিয়া আমি কিমান সময়ত নিউজটো মানে সকলোৱে নিউজটো মানে চাব পাৰিব কিমান সময়ত দিব পাৰিব নিউজটো লাইভ আহিলে নটাতে পাৰিব ন' অঁ ঠিক আছে তেনেহ'লে